আচ্ছা যোৱা সপ্তাহত যে মই ছাৰ্টটো কিনিছোঁ ছাৰ্টটো বহুত ভাল কটনৰ ছাৰ্ট হয় বডিত থাকিলেও থকা যেন নাপায় বহুত লাইট ৱেট ৱেটৰ হয় গতিকে ভালেই লাগিছে ছাৰ্টটো পিন্ধি বিশেষ গৰমো পোৱা নাই সেইখিনিয়ে আৰু